বৰপেটা সমষ্টিত আমাৰ এই সমষ্টি শিক্ষাৰ ক্ষেত্ৰত মেডিকেল কলেজ আছে এখন বৰপেটা জিলাত মেডিকেল শি স্বাস্থ্যৰ বাবে মেডিকেল গভমেণ্ট মেডিকেল গা গাঁৱে গাঁৱে বা প্ৰতিখন শাখাতে এখন এখন মেডিকেল আছে তাৰোপৰি শিক্ষাৰ ক্ষেত্ৰত বহুতো গভমেণ্ট স্কুল আছে দৰিদ্ৰতাৰ বাবে মানুহক অৰুণোদয় দিয়া হয় আৰু মহিলাসকলৰ বাবে আত্মসহায়ক গোট গোট আছে আৰু শিক্ষাৰ স্কলাৰশ্ৱিপ আদি বহুতো সুবিধা দিছে শিক্ষাৰ্থীৰ কাৰণে আৰু দৰিদ্ৰতাৰ কাৰণে সুবিধা দিয়া হৈছে এই বহুতো অৰুণোদয় বা কণ্ট্ৰল বুলি তাৰ পৰা চাউলৰ ব্যৱস্থা কৰা হয়